আচ্ছা এতিয়া আমাৰ পানী প্ৰব্লেম হৈছে নহয়

গতিকেলৈ পানীটো কেতিয়াবা অলপ চফা আহে কেতিয়াবা ঘোলা আহে এতিয়া ৰাজৰ প্ৰব্লেম হৈছে নহয় এতিয়া টাইমটো কিমান আধা ঘণ্টা পঞ্চলিছ মিনিট তেনেকৈ দিয়ে

আচ্ছা কাৰেণ্টটো পাব মানে এইটো আকৌ আমি ফিল্টাৰ কৰিবলগীয়া হয় অঁ পানীটো ইমান ভাল নহয় মানে এতিয়া কেতিয়াবা লেতেৰা আহে আৰু কেতিয়াবা অকণমান চফা আহে তেনেকুৱা ধৰণৰ অঁ কাৰেণ্টোও দিষ্টাব দিয়ে মাজে মাজে অঁ কাইণ্টো ডিছটাৰ্ব আছে আৰু পানীতো সময়ে সময়ে নাই হোৱা নাইয় নাই আকৌ পানীটো সময়মতে কেতিয়াবা দিয়ে কেতিয়াবা নিদিয়েও নহয় তেনেকুৱা প্ৰব্লেম এইবোৰ হৈ আছে এতিয়া সেইকাৰণে আপোনাক জনাইছোঁ আৰু কি হ'ব এই কাগজ দিছিলোঁ কাগজ দিলেও তেওঁলোকে ইমান হেৰি কৰা নাই আৰু বস্তুতো গুৰুত্ব দিয়া নাই অঁ গুৰুত্ৱ দিয়া নাই সেই পানী দিনত কেতিয়াবা দুবাৰ দিয়ে কেতিয়াবা এবাৰ দিয়ে কোনো টাইম টেবুল নাইকিয়া হৈছে মানে পানী যোগানৰ হেৰিটো সেইকাৰণে অলপ প্ৰব্লেম হৈছে সেইটো সেইকাৰণে বহুত কমিটি কমিটিখন গঠন হৈ আছে কমিটিখিনি মানুহখিনিক মানে এদিন ৰাইজে গৈ জনাইছে আমাৰতো ইহঁতি মানে লৰচৰেই হোৱা নাই তেনেকুৱা হৈছে ঠিক আছে ঠিক আছে অলপ চেষ্টা কৰিব দেই অঁ অঁ অঁ ঠিক আছে হ'ব